আমাৰ অঞ্চলত ইয়াৰ পৰা প্ৰায় দুই কিলোমিটাৰ ভিতৰত কেৱল এখনেহে চিকিৎসালয় আছে এই চিকিৎসালয়খন আছে যদিও আমাৰ ইয়াত চিকিৎসা কৰা সুবিধা সুবিধা বুলি নাভাবোঁ কাৰণ ইয়াত চা চিকিৎসালয় আছে কিন্তু সকলো ধৰণৰ চিকিৎসাৰ সুবিধা পোৱা নাযায় এখন ফাৰ্মাচি বা দুখন ফাৰ্মাচি থাকে তাত সকলো ধৰণৰ দৰকাৰী দৰৱ পোৱা নাযায় কেৱল সাধাৰণ বেমাৰ দৰে বেমাৰবিলাকৰহে দৰৱবিলাক পোৱা যায় ডাঙৰ কিবা দৰৱ কিনিবলগীয়া হয় তেনে পৰিস্থিতিত এজন মানুহ চহৰলৈ যাবলগীয়া হয় ইয়াত এম্বুলেঞ্চো নাই নহ'লে সকলো ধৰণৰ বেমাৰো চিকিৎসাও নহয় ডক্তৰে কেৱল সাধাৰণ বেমাৰ জ্বৰ চৰ্দি কাঁহ এনেকুৱা ধৰণৰ বেমাৰহে চিকিৎসাৰ উপাদান দিয়ে তাতোতকৈ ডাঙৰ যদি কিবা বেমাৰ হয় তেতিয়াই অঞ্চলত থকা সকলোবিলাক মানুহ চহৰলৈ দৌৰিবলগীয়া হয় যদি কাৰোবাৰ এক্সিডেণ্ট হয় তে তেওঁ তেখেতক এটা বৰ বেয়া অৱস্থাত থকা ইয়াত কোনো ধৰণৰ চিকিৎসা উপলব্ধ নোৱাৰি সেইবাবে এনেকুৱা বেয়া অ অৱস্থাত তেখেতক দূৰ চহৰত চিকিৎসালয় লৈ যাবলগীয়া হয় গাড়ীতে ত্ৰিছ চল্লিছ কিলোমিটাৰ দূৰ যাবলগীয়া হয় আৰু বহুত মানুহৰ এনে দূৰলৈ যোৱা অৱস্থাতে মৃত্যু হয় বয়সীয়াল মানুহবিলাক কথা কওঁ এনে মানুহৰ দূৰলৈ যাবলৈ অসুবিধা হয় উঠ গাড়ীত উঠিবলৈ অসুবিধা হয় কাৰণ বৃদ্ধ মানুহৰ গা বিষ থাকে বৰ ওখ বস্তু উঠিব নোৱাৰে তেনেকুৱা হোৱাৰ বাবে বা ট্ৰেইন গাড়ীবিলাকত দূৰলৈ যাব নোৱাৰে কিন্তু নিজৰ চিকিৎসা কৰিবই লাগিব সেই গতিকে চহৰলৈ যাবলৈ বৰ বেছি অসুবিধাৰ সন্মুখীয়া হ'বলগীয়া হয় কোনোবা যদি মানুহৰ হাত ভৰি ভাঙে তেতিয়াও তেখেতক ইমান দূৰ ত্ৰিছ কিলোমিটাৰ চল্লিছ কিলোমিটাৰ নিজৰ বিষ সহ্য কৰি চহৰলৈ হস্পিটেললৈ যাবলগীয়া হয় তাৰ জেগাত চহৰত বহুত ধৰণৰ সুবিধা আছে যেনেকৈ চহৰত থকা মানুহবিলাকৰ আ আল্ট্ৰাচাউণ্ড এম আৰ আই এক্স ৰে' সকলো ধৰণৰ সুবিধা পোৱা যায় কিন্তু গাঁও হস্পিতালত এনে কোনো ধৰণৰ সুবিধা পোৱা নাযায় চহৰত চিকিৎসাও ভাল গাঁৱত নাৰ্ছ থাকে নিজৰ কাম কৰিবলগীয়া ৰোগীক ভাল কৰাৰ চেষ্টা কৰে গাঁৱৰ মানুহ যদি চহৰলৈ যায় তেতিয়া চহৰত থকা খোৱা সুবিধা হয় এজন ব্যক্তিৰ লগত ৰোগীৰ লগত আৰু দুজন ব্যক্তিৰ লগত হস্পিটেলত থকা থাকিবলগীয়া হয় সেই গতিকে মানুহৰ খৰচো বেছি হয়